অ মানে এই আজি ডক্টৰক পোৱা যাব নেকি

হয় হয় অ অ আৰু বাকীবিলাক ডাক্টৰৰ মাননিবিলাক কিমান হয়

অ ঠিকে আছে দিয়ক হ'ব দিয়ক ওম ওম